প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানুহৰ জীৱনত বিভিন্ন ধৰণে মানুহৰ জীৱনবিলাক সলনি কৰি পেলাইছে এতিয়া মোৰ জীৱন সলনি কৰাৰ কথা ক'লে মানে প্ৰযুক্তি বিদ্যাই মানে জীৱনবিলাক বিভিন্ন ধৰণে সলনি কৰি পেলাইছে এতিয়া চাব আগতে মানে মানুহে খেতি কৰিবলে ভাল পাইছিল আগতে খেতি কৰিবৰ কাৰণে মানুহক ধৰি লওক নাঙল গৰু বা হাল এইবিলাক বস্তুৰ প্ৰয়োজন হৈছিল কিন্তু আজিকালিৰ সময়ত মানে মানুহবিলাকে এইবিলাক ব্যৱহাৰ নকৰে আজিকালি মানুহে বিভিন্ন ধৰণৰ ধৰি লওক ট্ৰেক্টৰ বা বিভিন্ন ধৰণৰ পাৱাৰটিলাৰ এইবিলাক ব্যৱহাৰ কৰে চ' এইটোৰ ক্ষেত্ৰত মানে মানুহবিলাক এলেহুৱা হৈ হৈ যাই আছে বা মইয়ো এলেহুৱা হৈ হৈ যাই আছোঁ আৰু স্মাৰ্টফোন বা ইণ্টাৰনেট কিয় ব্যৱহাৰ কৰে বুলি ক'লে হয় মই স্মাৰ্টফোন বা ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ ধৰক এতিয়া স্মাৰ্টফোন বা ইণ্টাৰনেটৰ সৈতে বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যা মানে বিভিন্ন ধৰণৰ বস্তুবিলাক মানে সহজ হৈ পৰিছে এতিয়া স্মাৰ্টফোনত বহিয়ে মানে ঘৰত বহিয়ে আপুনি ফ্লাইটৰ টিকেট বুক কৰিব পাৰে ৰেলৰ টিকেট বুক কৰিব পাৰে এইবিলাক বিভিন্ন ধৰণৰ কাম মানে আজিকালি মোবাইলৰ যুগৰ মোবাইলৰ জৰিয়তে কৰিব পাৰি বা ইণ্টাৰনেটৰ জৰিয়তে কৰিব পাৰি গতিকে সেইবিলাক মানে বিভিন্ন ধৰণে আমি মানে আমাৰ সহায় হৈছে বা বিভিন্ন ধৰণে আমাৰ প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি এইবিলাক ধৰণৰ কাম বিভিন্ন ধৰণে কৰিব পাৰোঁ ধৰক এতিয়া মানুহ এজনক পইচা দিব লাগে বা টকা দিব লাগে ধৰি লওক মানুহ এজনক পেমেণ্ট এটা দিব লাগে দছ হেজাৰ টকাৰ মানে মানুহজনৰ ঘৰ বহুত দূৰত মানুহজনক মানে ওচৰত গৈ দিব নোৱাৰি মোবাইলৰ জৰিয়তে দি দিব পাৰি এইবিলাক পইচা মানে এনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰে আজিকালি আৰু মানুহৰ মানে কি বুলি কয় ধৰক বজাৰ চজাৰ বা বিভিন্ন ধৰণৰ ক'ৰবাত যাব লগা হ'লে ৰেলৰ টিকেট ফ্লাইটৰ টিকেট এইবিলাক মানে আজিকালি মবাইলৰ জৰিয়তে কিনি দিব মোবাইলৰ জৰিয়তে কিনিব পাৰি বা মবাইলৰ জৰিয়তেও বনাব পাৰি ত' এইবিলাক ক্ষেত্ৰতে মানে প্ৰযুক্তিবিদ্য়া আজিকালি বিভিন্ন ধৰণে আগবাঢ়ি গৈছে আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানে মোৰ জীৱনৰ মানে বিভিন্ন ধৰণৰ বস্তুবিলাক সলনি হৈ পৰিছে বা বহুত সহজো হৈ পৰিছে কিছুমান বস্তু আজি যি আপোনাৰ মানে বিভিন্ন ধৰণৰ বস্তুবিলাক সহজ হৈ পৰিছে এইখিনিয়েই আৰু